হেল্ল' অঁ জ্যোতি কি ক ভয় লাগে দে কোনৱা আহিব নেকি হয় নেকি অঁ তে যাবি নেকি

অঁ কেতিয়া যাবি কিহেদি যাবি

যােৱা যদি যাম দে একেলগে আৰু কি কিখিনি সময়ত যাবি জনাবি টাইমটা দি অঁ

অঁ দে